আমাৰ সংস্কৃতিৰ মূল জীৱিকাৰ বহুত কিছুমান উপায় আছে তেনেকুৱা অভিনয় সংগীত নৃত্য ইত্যাদি ইত্যাদি বহুতো ডেকা ল'ৰা ছোৱালীয়ে অভিনয় কৰি কৰি নিজৰ নিজকে চলোৱাৰ উপৰিও নিজৰ পৰিয়ালটোকো পোহপাল দিয়ে পোহপাল দি আছে তেনেকৈ আৱাহন থিয়েটাৰ কহিনুৰ থিয়েটাৰ হেঙুল থিয়েটাৰ ইত্যাদি থিয়েটাৰত অভিনয় কৰি কৰি বহুত যুৱক যুৱতীয়ে নিজৰ ঘৰখন চলাই আছে ঠিক তেনেধৰণে সংগীত গাই যেনেকৈ জুবিন গাৰ্গ আমাৰ শ্ৰদ্ধাৰ ডাক্টৰ ভূপেন হাজৰিকাদেৱ তেখেত আজি নাই আমাৰ পৃথিৱীত তেখেতো এই গান গাই গায়েই জীৱিকা অৰ্জন কৰিছিলে তেনেকৈ বহুত যুৱক যুৱতী আছে যিসকলে গান গাই গাই আজি নিজৰ জীৱনটোৰ লগতে নিজৰ পৰিয়ালক পোহপাল দি লগতে সন্মান অৰ্জন কৰি আছে সেইধৰণে আৰু কিছুমান আমাৰ সা সাংস্কৃতিক মূল হিচপে লৈ মানুহ চলি আছে যেনেকুৱা ভাগৱত পাঠ সেইটো এটা সংস্কৃতিৰেই মূল কীৰ্তন পাঠ এনেকৈ কৰিও কিছুমান মানুহে সংসাৰখন চলাই আছে